হেল্ল' অঁ এইটো অ'লা ছাৰ্ভিচ হয়নে অ' মই আপোনালোকৰ তাত কেব এখন অৰ্ডাৰ কৰিছিলোঁ সেই কেবখন কিন্তু মানে বহুত লেতেৰা কেবখনৰ ভিতৰত গোটেই ছিটত ঢুলি পৰি আছে আৰু কোনোবাই এটাত চিপছ খাই পিনি চিপছৰ পেকেটো পেলাই থৈ দিছে আৰু সেয়ে ড্ৰাইভাৰজনে কাঁহী আছে আৰু কাঁহী মই কোৱাৰ স্বত্তেও তেওঁ মাস্ক পিন্ধি লোৱা নাই আৰু তেওঁ তেনেকৈ মোৰ লগত কথা পাতি আছে আৰু এনেকৈ হ'লে মানে বেয়া লাগে ন আপোনালোকে অকণমান চকু দিব আৰু এনেকুৱা কি হৈ আছে কি নাই হোৱা